মোৰ আটাইতকৈ স্মৰণীয় ভ্ৰমণ হ'ল শ্বিলংখন শ্বিলঙলৈ যেতিয়া গৈছিলো শ্বিলঙৰ সেই প্ৰাকৃতিক পৰিৱেশৰ জন যথেষ্ট মন্ত্ৰমুগ্ধ হৈ পৰিছিলো আৰু নাই সেইটো বৰ্ণনা কৰিব নোৱাৰি আৰু শ্বিলঙত কি হয় আমি সকলোৱে জানো শ্বিলঙৰ যিটো স্মৰণীয় অভিজ্ঞতা সেই অভিজ্ঞতা বহুত বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই কিয় সকলোৱে শ্বিলঙৰ বিষয়ে জানে গতিকে এবাৰ শ্বিলং চাই অহাৰ পাছত আকৌ এবাৰ যাবলৈ মন যায় সেইটোতো এটা স্মৰণীয় কাৰণ স্মৰণীয় সদায় মনত থাকিব শ্বিলং ভ্ৰমণটো